চাহ পৃথিৱীৰ আটাইতকৈ জনপ্ৰিয় পেয় চাহ চীনৰ পৰা ইউৰোপ ইউৰোপৰ পৰা সমগ্ৰ পৃথিৱীতেই জনপ্ৰিয় হৈ পৰিছিল ভাৰতৰ প্ৰত্য়েকেই চাহ ভাল পায় কথাটো অত্যন্তই সঁচা চাহৰ বিষয়ে চাহ কেনেকৈ বনাওঁ তাৰ বিষয়ে ক'বলৈ যোৱাৰ আগতে মই চাহৰ উৎপত্তিৰ বিষয়ে অকণমান ক'ব বিচাৰিছোঁ চাহৰ উৎপত্তি হৈছিল আমাৰে কাষৰীয়া দেশ চীনত চীনৰ এজন সম্ৰাট আছিল চেননুং এদিন চেননুঙে বাগিচাত বহি থাকোঁতে তেওঁৰ এজন চাকৰে আহি তেওঁক গৰমপানী দি গ'ল সেই গৰমপানীখিনি তেওঁ যিজোপা গছৰ তলত থ'লে সেই গছজোপাৰ পৰা কেইটামান পাত সৰি আহি গৰমপানীত পৰিলেহি আৰু গৰমপানীখিনি ৰঙচুৱা হৈ পৰিল চেননুং আচৰিত হৈ পানীখিনিলৈ চালে আৰু তেওঁৰ ৰঙটো ইমানেই পচন্দ হ'ল যে তেওঁ পানীখিনি খাই নোচোৱাকৈ থাকিব নোৱাৰিলে আৰু তেওঁ পানীখিনি খাই অৰ্থাৎ পানীখিনি পি ইমানেই ভাল পালে যে তেওঁ প্ৰতিদিনে সেই গছৰ গছবিধৰ পাত গৰমপানীত মিলাই খোৱা হ'ল তেনেকৈ প্ৰথম চাহৰ আবিষ্কাৰ হৈছিল চীনত আৰু চিননুং সম্ৰাটে চাহ আবিষ্কাৰ কৰিছিল তাৰপিছত চাহ গৈ এদিন ইউৰোপ পালেগৈ আৰু ইউৰোপৰ পৰা গোটেই পৃথিৱীতেই চাহ জনপ্ৰিয় হৈ পৰিল এতিয়া যদি মই চাহ কেনেকৈ বনাওঁ ক'বলৈ যাওঁ তেতিয়াহ'লে মই ক'ব লাগিব যে মই ভাৰতীয় পদ্ধতিৰেই চাহ বনাওঁ ভাৰতৰ মানুহে সাধাৰণতে গাখীৰ দিয়া চাহ খুব ভাল পায় মই প্ৰথমতে চাহৰ চচপেনত গৰমপানী ৰাখোঁ অৰ্থাৎ পানীখিনি গৰম হ'বলৈ দিওঁ তাৰপাছত চাহপাত আৱশ্যকতা হিচাপে দিওঁ আৰু চেনী যিহেতু মই চেনী খাই ভাল পাওঁ গতিকে চেনী অকণমান বেছিকৈয়ে দিওঁ তাৰপিছত মই লং আৰু ইলাচি দিওঁ অকণমান পিচি পেলাই লগতে এটা তেজপাত দি দিওঁ সেইখিনি উতলি অহাৰ পিছত মই চাহত গাখীৰ দিওঁ আৰু গাখীৰখিনি ভালদৰে মিলি যোৱাৰ পিছত উতলি অহাৰ পিছত কিছুসময় গেছত ৰাখি চাহখিনি

নমাই আনোঁ আৰু তাৰপিছত তাক সেৱন কৰোঁ মই চাহ এনেকৈয়ে বনাওঁ আৰু এইটো মোৰ আটাইতকৈ প্ৰিয় পদ্ধতি অঁ যদি কেতিয়াবা মই ৰঙা চাহ খাওঁ তেতিয়াহ'লে ৰঙা চাহত অকণমান চাহপাত আৰু আদাত বাহিৰে মই আন একো নিদিওঁ অৰ্থাৎ চেনী নিদিয়া ৰঙা চাহ মোৰ বৰ প্ৰিয় মোৰ চাহ বনোৱা পদ্ধতি এইয়াই এইখিনিয়ে মোৰ ক'বলগীয়া